আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা কোনো বিখ্যাত গায়ক বুলি ক'লে আমি পোনচাতেই ক'ব লাগিব ডক্তৰ ভূপেন হাজৰিকাদেৱ তেখেত আজিও মৰিও অমৰ তেখেতে পৃথিৱীৰ তেখেতক পৃথিৱীৰ কোনো এখন দেশে তেখেতৰ নাম নুশুনা বা তেখেতৰ গীত নুশুনা মানুহ খুব কমেই আছে বুলি ক'লেও বেয়া নহয় যিবিলাক সচেতন মানে শ্ৰুতা কিন্তু তেখেতে আজিলৈকে যিমান গান লিখিলে বা গায়ক গালে আজি আমাৰ ভাৰতবৰ্ষততো নায়ে অসমততো নায়ে ভাৰতবৰ্ষতো বিৰল গতিকে তেখেতে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা কোনো বিখ্যাত অসমীয়া গায়ক হিচাপে তেখেতে দাদা চাহেব ফাল্কে বঁটা সংগীত একাডেমি ভাৰতৰত্ন সাহিত্যসভাৰ সভাপতিৰ দৰে তেখেত হৈছে অসমৰত্ন তেখেত অসমীয়াৰ বুকুৰ আমঠু বুলি কয় মানুহে তেখেতেই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা আমাৰ অসমৰ প্ৰথম গায়ক বুলি ক'লেও আমি বেয়া নহয় এতিয়ালৈকে তেখেতেই বুলি ক'লে বেয়া লতা মংগেশকাৰ আছে লতা মংগেশকাৰেও আন্তঃৰাষ্ট্ৰীয় হেৰিত পাইছে তেখেতেও ফাল্কে বঁটাৰ দৰে বঁটা লাভ কৰি থৈছে গতিকে তেখেতলোক আমাৰ কাৰণে সম্পদ ৰাষ্ট্ৰৰ কাৰণে গতিকে তেখেতলোকৰ নিচিনা গায়ক তেখেতলোক নিচিনা গায়ক আমাৰ অসমত বা ভাৰতবৰ্ষত খুব বিৰল আজি তেখেতলোকৰ য'তেই আছে শেহতীয়াকৈ তেখেতক আমি তেখেতলোকৰ আত্মাই সদগতি লাভ কৰক তেখেতৰ দৰে আৰু মানুহ ওলাবৰ কাৰণে তেখেতলোকে ওপৰৰ পৰাই য'ত আছে তাৰপৰাই আশীৰ্বাদ দিলে দিয়ক বুলি আমি শুভকামনা কৰিছোঁ